মই মিছ'অৰপৰা কুৰ্তী এটা অৰ্ডাৰ কৰিলোঁ কাৰণ মিছ'অৰপৰাই মই বিশেষকৈ বহুত বেছি ব মানে শ্ব'পিং কৰি থাকোঁ তাৰপিছত অৰ্ডাৰ কৰাৰ পিছত ঠিকেই আহিলে কাপোৰটো প্ৰথমতে আনি অহাৰ পিছত পিন্ধিলো কৰিলো ধুনীয়া ফিটিং হ'ল দেখি ভাল লাগিলে তাৰপিছত দুদিন পিছত ধোৱাৰ দুবাৰ পিন্ধাৰ পিছত ধুলোঁ ধোওঁতে দেখোন গোটেই ৰং গৈ নাইকীয়াই হ'ল আৰু অৱস্থাই নাই তাৰপিছত লগে ৰঙটো গ'ল গ'লেই ৰং যোৱাৰ পিছত হ'ব পাৰিম পিন্ধিম এনেকৈয়ে অকণমান অকণমান পিন্ধিম আৰু ওলায় গ'লে এনেকৈ বুলি পিন্ধি চালো এতিয়া টাইট হৈ গ'ল নহয় নোসোমাই এতিয়া গোটেই টাইট পিন্ধিবই নোৱাৰি কি কৰিম এতিয়া এনেকুৱা মানে এনেকুৱা অৱস্থা ভিতৰফালে কাপোৰো বেছি নাই যে তাক মই ডাঙৰ কৰি পিন্ধিবলৈ এতিয়া কি কৰিম আৰু তেনেকৈয়ে পৰি আছে আৰু কাৰণ বহুত বেছিয়েই বেয়া হৈ গ'ল আৰু পিছত